হেল্ল' অঁ অঁ কোনে কৈছে বাৰু হয় হয় হয় তোমালৈ

অঁ অসমত ধেৰ আছে এতিয়া শিৱসাগৰ গ'লে শিৱসাগৰত জয়দৌল শিৱদৌলত দেখিবা দীঘল দীঘল দলঙো নিৰ্মাণ কৰিছে এতিয়া অসমত প্ৰাকৃতিক সৌন্দৰ্য্য অঁ প্ৰাকৃতিক সৌন্দৰ্য্য় তুমি উপভোগ কৰিব পাৰিবা ভালকৈ অঁ আৰু বিহুত পিঠা বনাওঁ পিঠা খাব পাৰিবা তিলপিঠা ভজা পিঠা আৰু আমাৰ তিনিটা বিহুৱে পতা হয় মাঘ বিহু কাতি বিহু বহাগ বিহু সেইবোৰ সবেই জানিব পাৰিবা আহা আহা বিহু মেলা পাতে এতিয়াতো ৱৰ্ল্ড ৰেকৰ্ড কৰি থৈছে বিহু নাচনীয়ে নাচি নাচি ঢুলীয়া নাচনী বিহুনাম গায় গায় অঁ পাৰিবা আহা এতিয়া বিহু খাই যাব পাৰিবা বিহু পিঠা লাৰু তিল পিঠা ঘিলা পিঠা আৰু লাড়ু তিলৰ লাড়ু বিহু নাচিবও পাৰিবা জানা নাই নাচবলৈ অঁ অঁ ঠিক আছে পাৰিবা পাৰিবা কিয় নোৱাৰিবানো অকণমান চালেই জানিব পাৰিবা হয় নাই অঁ এতিয়া শিকাই দিম আৰু শিকিবা আৰু মাঘ বিহুত আমাৰ এতিয়া মেজি জ্বলাব আৰু চু চুঙাত চাউল বৰা চাউল বনাই চুঙা চাউল খাব আলু কচু পুৰি খাব আকৌ বহাগ বিহুত না ঢুলীয়া নাচনী লগ হৈ নাচিব কাতি বিহুত তুলসী তলত চাকি জ্বলাব আৰু সেই পথাৰ চিনি পোৱা নহয় ধান ধাননিৰ মাজত অঁ ধান অঁ অঁ ধান খেতিৰ মাজত আকৌ চাকি জ্বলাব অঁ অঁ অঁ অঁ সব আছে অসমতে আকৌ আকৌ আগৰ দিনৰ জয়দৌল আছে শিৱদৌল আছে শিৱসাগৰ এডোখৰ ঠাইত ধুনীয়া পৰিৱেশ ধুনীয়া পৰিৱেশ অসমৰ পৰিৱেশ ধুনীয়া অঁ এতিয়া সব সব উপভোগ কৰি যাব পাৰিবা অসমত খানা পিনাতো অসমীয়া অসমীয়া খাৰখোৱা চিনি পোৱা নাই খাৰ অঁ অসমীয়া খাৰখোৱা বুলি খাৰ বুলি চিনি পোৱা নাই খাৰ খাই বুলি অঁ অঁ অঁ সেইবোৰ খাব পাৰিবা অসমীয়া খাদ্য আকৌ হাঁহ কোমোৰা হাঁহৰ কোমোৰা সেইটো হেৰিয়তো হেৰিয়ত মাষ্টাৰছ্য়েফতো ওলাই গৈছে দেখিছানে নাই হাঁহৰ কোমোৰা অঁ অঁ এতিয়া এতিয়া এতিয়া অসমৰ পৰিৱেশটো চাবলৈ আহিলা গছ গছনি ভৰপূৰ গছে চাবানে অঁ গছে চাবানে তুমি নদী নদ নদী চাবানে ব্ৰহ্মপুত্ৰ নদী চাবানে অঁ আকৌ নৈ উপনৈ সেউজীয়া পৰিৱেশ সব পোৱা যায় বা বাগান চাহ বাগানেইতো অসমীয়া সেউজীয়া পৰিৱেশ অঁ অঁ পাৰিবা পাৰিবা

ঠিক আছে তুমি আহা পাছত কথা পাতিম হ'ব থৈছোঁ